মই যেতিয়া কোনো এখন মঞ্চত গীত পৰিৱেশন কৰিবলৈ লওঁ তেতিয়া মই ৰাইজক এটা সম্ভাষণ জনাই মোৰ গানৰ কলি এফাকি গাই লৈ কওঁ যে মোৰ লগে লগে আপোনালোকেও গাই যাব আৰু গোৱাৰ লগে লগে মোৰ যেতিয়া উৎসাহ বাঢ়ি যায় তেতিয়া মোৰ মনত বহুত ভাল লাগে সকলোৱে হাত তালি মাৰে আৰু গাবলৈ সকলোৱে উৎসাহ দিয়ে সেইদৰে গাই বহুত ভাল লাগে আৰু যেনেকৈ বিহু গানটো গালেও মই সকলোৱে হাত তালি বজাই লগতে মোৰ লগত যোগদান কৰে তেতিয়াও ভাল লাগে মোক উৎসাহ দি আহিলে ভাল লাগি যায় মোৰ বহুত তেনেকৈ গাই থাকিবলৈ মনটোত উৎসাহ দি যায় গাই মই বহুত ভাল পাওঁ আৰু গাই থাকোঁতে থাকোঁতে যেন ভাগৰুৱা অনুভৱ নহয় সেইদৰে মই গাই থাকোঁ গাই থাকোঁতে বহুত মানুহে আকৌ যেতিয়া মোক উৎসাহ দিয়ে আৰু এবাৰ গাবলৈ তেতিয়া মই আকৌ গাবলৈ চেষ্টা কৰোঁ গাই গান গাই ভাল লাগে কিন্তু যেতিয়া ৰাইজে মোক সঁহাৰি দি যায় তেতিয়া বহুত ভাল লাগে গান গাই গাই ধৰ বিহু গান ফাকি গালে মোৰ গাটো এনেই নাচি উঠে গান বিহু গান বা বিয়ানাম চব গোৱাৰ পাছত যেতিয়া গাই থাকোঁ মনটো ভাল লাগি গৈ থাকে যেতিয়া বেছি বহুত ভাৱে তাৰমানে গানটো গাই ময়ো ভাল পাওঁ যেতিয়া দৰ্শকেও ভাল পায় তেতিয়া হাত চাপৰি বায় মোৰ মনটো বহুত ফূৰ্তি লাগে ভাল লাগি যায় মনটো তেনেদৰেই মই গান গাই গাই বহুত সময় পাৰ কৰি দিব পাৰোঁ আৰু গান বুলি ক'লে মই বিহুনাম বিয়ানাম আইনাম আৰু দিহানাম সকলোৱে মই গাব পাৰোঁ তেনেদৰেই গাই প্ৰতিটো গান গাই থাকোঁতে লগত যেতিয়া সঁহাৰি জনাই তেতিয়া বহুত ভাল লাগে লগৰ বন্ধু বান্ধৱীয়ে যেতিয়া লগত যোগদান দিয়ে তেতিয়া মনটো ভাল লাগি যায় গান গাই থাকোঁতে কেতিয়া কিমান সময় পাৰ হৈ যায় মই গম নাপাওঁ গান গাই থাকোঁ গাই থাকোঁ গাই গাই যেতিয়া ভাগৰ লাগে তথাপিতো মই গান এৰিবলৈ মন নাযায় গান গোৱাৰ পাছত গীত গান শুনি শুনি যেতিয়া মানুহে হাত তালি বজায় মোৰ মনটো বহুত ভাল লাগি যায়